অঁ বৰানী কওকচোন এই কিনো কৰিবা আৰু এই ল'ৰা ছোৱালীকেইটাই কৈ আছে হেৰি চিত্ৰলেখা উদ্য়ান চাবলৈ যাওঁ চাবলৈ যাওঁ গৰমৰ বন্ধও পৰিছে যে তাতে অঁ তাকেহে ভাবিছোঁ যায় নেকি আপোনালোকো অঁ আজিয়েই যাম যেতিয়া অকমান আবেলি সময়তে অঁ আমাৰ তেতিয়া চবেই যাম আমি গাড়ীখনকে লৈ যাম আৰু তেতিয়া আপোনোলোকৰ গাড়ীখন ল'ব নালাগে আমাৰ তাতে যাব পাৰিব অঁ এই গৈছিলোঁ এবাৰ ভালেই লাগে বাৰু তাতে এইবিলাকে ল'ৰা ছোৱালীবিলাকে ভাল যে অঁ ল'ৰা ছোৱালীবিলাকে ভালকৈ সময় কটাব পাৰিব অঁ অঁ তাকেহে মই ভাবিয়েই আছিলোঁ আপোনালোককো বোলো ক'ম অলপ ঘূৰাই ফুৰাইও আনিম ৰাতিৰ সাঁজো তেতিয়া ৰাতিৰ সাঁজো তেতিয়া বাহিৰতে খাই আহিব পৰা হ'ব অঁ হেৰি এইটো কি কয় এতিয়া আপুনি কিবা কৰি আছে নে কি অঁ অঁ গৰম বন্ধটো এতিয়া হয় হয় অঁ খাই পেলাইয়ে যাম তাকে গৰমো পৰিছে কিন্তু সেইয়াহে সিহঁতৰ কেনকেননিত উপায় নাই আৰু অঁ অঁ একেই আমাৰো দুইটাই অ'ত যাওঁ ত'ত যাওঁ কৰি আছে লগৰবিলাকো ক'ৰবাত ক'ৰবাত গৈছে যে হয় হয় তাৰপাছত কি পিন্ধি যাব আপুনি অঁ অঁ ময়ো তাকে তেনেকুৱা ধৰণৰ কি পিন্ধে অকণমান পিছত হোৱাটছ্আপত ফটো এখন দিব আৰু লগতে অগ্নিগড়লৈও তেতিয়া এপাক মাৰি আহিমগে আপুনি যোৱা নাই গতিকে দেখোৱাব লাগিব আপোনালোককো অঁ অঁ অঁ হয় হয় তাতে যাব পাৰিব অঁ ঠিক আছে ঠিক ঠিকেই কৈছে মোৰো বহুত বজাৰ কিবাকিবি কৰিবলৈ আছে অঁ এই অঁ অঁ তাকেই কৈছোঁ অঁ ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে হ'ব দিয়ক দেই মই এই আলহী এজন আহিছে হ'ব দিয়ক